অঁ হেৰি অঁ খেতি চেতি কৰা হ'ল নে তোৰ বহুদিন লগো পোৱা নাই আজি লগ পালোঁ কিবা কিবা ধানৰ খেতি কৰিলোঁ মোৰ অলপ অলপ মোৰ অলপ অলপ হৈছে জহা জহা কৰিলোঁ আৰু এই বন্নি কৰিলোঁ বাহা এই বাহাদুৰ তাৰমানে বিচাৰি আছোঁ তোৰ তাত পাম নেকি অঁ অঁ বাহাদুৰ আৰু এই হেৰি ৰঞ্জিতটো লাগে আৰু দুয়োটাই লাগে বেলেগত অঁ বেলেগত যদি পাৱ মোক অলপমান আনি দিব লাগিছিল অঁ অঁ এই ক'লা জহাটো ক'লা জহা কৰিছ নে অঁ অঁ অঁ অঁ এই মই তাৰমানে বেছি নকৰোঁ এক বিঘা আছে সেইখিনি কৰিম আৰু ক'লা জহা অঁ অঁ সেইখিনি তাৰমানে এই মোক ক'লা জহায়ে আৰু এই ৰঞ্জিত আৰু এই বাহাদুৰখিনি লাগিছিল আৰু সেইখিনি যদি পাৰ মই কোনোবা দিনা আনিম আৰু মোৰ তাৰমানে অলপ এই ধানৰ দিকদাৰ হৈছে তাৰমানে সেই কাৰণে বিছাৰিলোঁ তোৰ তাত পাওঁ বুলি অঁ এই তাৰমানে এই অলপ অঁ বানপানী উঠিছে আমাৰ ফালে আধা তাৰমানে কঠিয়া তাৰমানে মাৰি দিলা মাৰা কাৰণে গোটাই খিনি ধান কঠিয়া সিঁচালো এতিয়া তাৰমানে বাকীখিনি তাৰমানে কৰিব পৰা নাই সেই কাৰণে মই বিচাৰ ল'লো তোৰ তাত পাওঁ ৱেই নেকি সিফালে আকৌ বহুত সেইকাৰণে যদি পাওঁ মই পিছে হ'লে নিব পাৰিম

অঁ তই ক'ৰবাত বিচাৰিবিছোন এই বিচাৰি যোগাযোগ কৰি পেলাই মোক খবৰটো দিবি মই আহি লৈ যাম পিছে মই বিচাৰিম আকৌ আকৌ খবৰটো ল'ম আৰু তই বিচাৰ দে পিছে হ'ব দে মই পিছত কথা পাতিম ন